মোৰ জীৱনৰ মাছৰ বিষয়ে ক'বলৈ গ'লে পঢ়ি থকা সময়ত ডিগ্ৰী পঢ়ি থকা সময়ত বা হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা সময়ত মাছ মাৰিবলৈ গৈছিলোঁ তেতিয়া বানপানীৰ সময়ত চাৰিওফালে মাছেই মাছ অনাকাংক্ষিতভাৱে এদিন জালত শেৱালী জাল বুলি কয় শেৱালী জালত প্ৰায় আঠ কেজি মানৰ এটা বৰালি মই টানিব নোৱাৰোঁ মাছে এভাগে টানে মই এভাগে টানো মই চিঞৰি দিয়াত মোৰ কাষলৈ অন্য এজন ব্যক্তি গুছি আহিল আহি দুয়োজনে একেলগে টানি পানীৰ পৰা বৰিলৈ আনিলো এইখিনিতে বিৰাট ডাঙৰ এটা বৰালি মাছ প্ৰায় আঠ ন কেজি মান হ'ব মাছটো পাই বিৰাট মনত বিৰাট ফূৰ্ত্তি এইটো হৈছে মোৰ পঢ়ি থকা কালৰ ঘটনা আৰু এটা ঘটনা কি এটা পুখুৰীত মই মাছ জীয়াইছিলো এবছৰতেই মাছবোৰ বহুত ডাঙৰ হৈছিলে

মাছুৱৈবিলাকে যেতিয়া মোৰ পুখুৰীত পোনা মেলিছিলে দুৰ্ভাগ্যৱশতঃ এটা বৰালি মাছৰ পোনা এই পুখুৰীটোত থাকি গ'ল পোনা দিয়াৰ পিছতে মই চাকৰি সূত্ৰে মই তিনিচুকীয়ালৈ গ'লোঁ তিনিচুকীয়া যোৱাৰ পিছত পুখুৰীত মাছবিলাক ডাঙৰ হৈছে এই বৰালিটোও ডাঙৰ হৈছে ডাঙৰ হৈ অন্য মাছবিলাকক খাই খাই সি আকৌ ডাঙৰ হৈছে প্ৰায় চৈধ্য পোন্ধৰ কেজি মান হ'ব আমাৰ গাঁৱলীয়া ভাষাত ঢেঁকিটোৰ নিচিনা দীঘল আৰু ডাঙৰ এঘাৰ ষোল্ল কেজি মান হ'ব মাছটো পানী কমি যোৱাত মাছটো কেতিয়াবা মই শেৱালী জালেৰে ধৰি এনে কোলাত লওঁ মাছটো দেখি বিৰাট ভাল লাগিছে মোৰ কিন্তু খাবলৈ মন নাযায় তেনেকৈ আকৌ তাক জালৰ পৰা এৰাই দি আকৌ পুখুৰীত এৰি দিওঁ ইহঁতে দেউতায়ে ঘৰত ঘৰুৱা কাম কৰিবৰ কাৰণে মানুহ আনিলে বাঁহনি তলতে আছিলে কাম কৰা হাজিৰা কৰা মানুহে মাছটো দেখি লোভ এৰিব নোৱাৰি তাৰ মাথাত দাৰে কোব মাৰি দিলে পানী কমি গৈছিল পুখুৰীত তে মাছটো কোব খাই দাৰ কোব খাই তাল মৰা খালে পিছত সিহঁতেই আকৌ দেউতাক আৰু মাক ক'লে যে মাছ এটা ভাহি আছে চাগৈ এই বৰালি মাছটো দেউতা আৰু মাৰ দেখি বিৰাট মনটো বেয়া লাগিছিল মোলৈ মনত পৰিছে ই আহি মাছটো আহিলে ধৰে ই নামাৰে কিমান ডাঙৰ হয় সিমান ডাঙৰলৈকে ৰাখিব বিছাৰিছিলে কি হ'ল কাম কৰা মানুহজনে ক'লে যে বগলীয়ে খোঁটিয়াইছে যেন পাওঁ মাথাত দাগ এটা আছে পিছত দেউতাহঁতেও ভাবি নাচালে যে এইটো দাৰ আগটো সোমাই গৈছে মাছটো লৈ আহিলে লৈ আহি মোলৈ খুব মনত পৰিছে মা আৰু দেউতাৰ যে যিজনে এই পুখুৰীটোত মাছটো চোৱা চিতা কৰিছিলে বা ভৰণ পোষণ দিছিলে আজি সেই ল'ৰাটোৱে নাই চাকৰিসূত্ৰে বাহিৰত থাকিলে ইতিমধ্যে মই যেতিয়া চাকৰি সূত্ৰে বাহিৰত আছিলো তেতিয়া মই বৰালি মাছ নাখাওঁ বুলি মই প্ৰতিজ্ঞা কৰিছিলোঁ যে বৰালি মাছ মই জীৱনত আৰু নাখাওঁ মই সেইটো হৈছে মোৰ মৰমৰ চিন আৰু মায়ে সেইটো কি কৰিছিলে প্ৰায় চাৰি পাঁচ কেজিমান বৰালি মাছ শুকুৱাই ৰাখি থৈছিলে মই অহালৈকে তিনিমাহ চাৰিমাহ পিছত যেতিয়া মই ঘৰলৈ আহিলো আকৌ সেই কাম কৰা মানুহবিলাকো আছে সিহঁতে মোক ক'লে যে তুমি ভাগ নাপালা মায়ে ক'লে নহয় মই তাৰ কাৰণে ৰাখি থৈছোঁ পাঁচ কেজিমান মাছ তেতিয়া মই ক'লোঁ যে মইতো বৰালি মাছ নাখাওঁ মই নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিছোঁ জীৱনত কোনো দিনেই মই বৰালি মাছ নাখাওঁ মা তেতিয়া মাৰ মনটো সেমেকি গৈছিলে মোৰো কথাটো শুনি বিৰাট বেয়া লাগিছিলে মই দুখ পাম বুলি দেউতাই এই কথাটো কোৱা নাছিলে মায়েও কোৱা নাছিলে চিঠিতো এই কথাটো তেতিয়া ফোনৰ যুগ নাছিলে চিঠিৰে আদান প্ৰদান হৈছিলে ভাৱবিলাক মনৰ ভাৱবিলাক ঘৰত আহি পোৱাৰ পিছত যেতিয়া কথাটো শুনিলো মোৰ মনটো বেয়া লাগিছে মই অনুধাৱন কৰিলোঁ যে কেতিয়াও বগলীয়ে ডাঙৰ বৰালি মাছ এটা এনেকৈ মাথাত মাৰিলে এনেই বৰালি মাছৰ লাওখোলাটো বিৰাট টান দাৰেই হেৰি কৰিব নোৱাৰি খুব চোকা দাৰে মাৰি দিছে মাৰি দিয়াৰ কাৰণে এইটো সি মাথাত তক্কৰ খাই সি তাল মৰা খাইছে এইবিলাকেই হৈছে আমাৰ সমাজত কিছুমান ভাল কাম কৰিলেও বেয়া চকুৰে চোৱা মানুহ থকাৰ কাৰণে এইবিলাক ঘটনা ঘটে যিয়ে এইবিলাক কাম কৰে সি কেতিয়াও ভাল ফল নাপায় মাছৰ লগত এনেকুৱাকৈ মোৰ বহুত অভিজ্ঞতা আছে এবাৰ পুখুৰীত মাগুৰ মাছ পুখুৰী এটা পানী খুব কমিছে পানী অলপ আছে পানীটো সিঁচি দিওঁ মাগুৰ মাছ প্ৰায় মই বিশ পঁচিছ কেজি একোটা মাগুৰ মাছ আধা কেজি লৈকে লোকেল মাগুৰ বহুত পুৰণা মাগুৰ ধৰি বিহুৰ সময়ত ব'হাগ বিহুৰ সময়ত ঘৰত পৰিয়ালৰ সৈতে ল'ৰা ছোৱালীৰ সৈতে উপভোগ কৰিছিলোঁ বিভিন্ন ধৰণৰ উদাহৰণ আছে তিনি চাব মাছ মাৰোঁ এচাবতেই একোব আমাৰ কোব বুলি কোৱা হয় খালৈ এক খালৈ মাছ হৈ যায় তিনিজন মানুহ যাওঁ এজনে মাছ মাৰে দুজনে আমি মাছ বুটলোঁ তিনিটা চাব মাৰিম তিনিটা খালৈ ভৰ্তি হ'ব লাগিব এনেকুৱাকৈ আমি মাছ মাৰিছিলো আৰু মাছ মৰাৰ কাৰণে ৰাতি খুব দোভাগ ৰাতি যাব লগা হয় দেউতাই ৰখি থাকে মাছ মাৰিব যাব বুলি দেউতা শোৱাৰ পিছত লাহেকৈ উঠি জালখন আৰু খালৈ লৈ পেলাই মাছলৈ যাওঁ আৰু পোহৰ পৰাৰ আগে আগে আহি খালৈ আৰু মাছ ঘৰত থৈ আকৌ শুই যাওঁ ৰাতিপুৱা দেউতাই সুধে মাক মাছ ক'ত পালা বোলে ল'ৰাই মাছ মাৰিব গৈছিলে কেতিয়া গ'ল ই মাছ মাৰিব মইতো ৰাতি বহুত দেৰিলৈকে আছিলোঁ আপুনি যোৱাৰ পিছতেই গৈছে সি কোনো দিনেই মোক মাছ মাৰিব যোৱাৰ কাৰণে দেউতাই পহৰা দি আছিলে কিন্তু কোনো দিনেই মোক ধৰিব নোৱাৰিলে কোনটো সময়ত মই ওলাই গুছি যাওঁ এইটো দেউতাই কোনো দিনে গম নাপালে আৰু এদিন দুপৰীয়া এজন মোৰ বন্ধুৱে ক'লে যে মাছ এটা পুখুৰীৰ পানীত মাছ মাৰি লৈ গৈছে তাতে পানী অলপ আছে মাছ থকা যেন পাওঁ ব'ল ভৰ দুপৰীয়া প্ৰায় কাঠি মান পানী আছে বোকা আছে জালখন মাৰি দিলোঁ মাছ পৰাৰ অনুভৱ হয় কিন্তু জালখন টানিলে মাছ এটাও নাপায় তাৰ পাছত দুয়োজনে জালখন মাৰি হাতেৰে নি খেপিয়াই খেপিয়াই প্ৰায় সোতৰটামান শ'ল আৰু চেনাৰ মাছ বুলি কয় আধা কেজি তিনি পোৱা এক কেজি ওজনৰ সোতৰটা মাছ তাক আঠটা দিলোঁ মই নটা ৰাখিলোঁ আমাৰ মানুহ বেছি কাৰণে মই এটা বেছিকৈ ৰাখিলোঁ আৰু তাক সমান ভাগতে তাক আঠটা দি দিলোঁ এনেকৈ মাছ মৰা অভিজ্ঞতা বহুত আছে জীৱনত খুব ভাল লাগে মাছ মৰা অভিজ্ঞতাটো জনায়ো ভাল পালোঁ ধন্যবাদ